অঁ ঘৰতে আছোঁ এই ফুৰা মানে হেৰিয়ে বিভিন্ন ঠাইত যাব লগা হৈ থাকেতো সেইকাৰণে যোৱা এই মাছ চাছ কিবা এটা বিচাৰি এই বিক্ৰীও কৰোঁ মই মাছৰ দাম আছে এতিয়া এই আগতেতো তেনেকুৱা নাছিলে এতিয়া বহুত দাম হৈ গৈছে মাছৰ এতিয়া মাছ কিনি খোৱা সমস্যায়ে হৈ গৈছে এই চানা মাছৰ পোৱা এতিয়াটো একেবাৰে কমতে বিশ টকা ই মাগুৰ শিঙিটো এইবিলাক বহুত দাম এইবিলাক এশ টকাকৈ লাগে মাগুৰৰ কিলো

লোকেলৰ দামবিলাক হৈছে এতিয়া চাৰে আগতে মাজতে অলপ বেছি হ'ল এতিয়া অলপমান কমিলে আকৌ এই চাৰে হাহঁ হাঁহৰো এই দুইশ আঢ়ৈশৰ পৰা এই পাঁচশ টকালৈ আছেই আঁ হাঁহলৈ সেইটো দাম লৈছে অঁ সেইটো গোট চিষ্টেম হ'ব যদি তেনেকুৱাকে নিয়া যায় সেইটো নিলে কিলো চাৰিশকৈ ধৰিব লাগবু চাৰে চাৰিশ চাৰিশ শাক পাচলিও আছে শাক পাচলিও দিব পৰা যাবো কোনোবাই নিলে একচুৱেলি এতিয়া আৰু চিজনটো ডাল মানে একেবাৰে ৰাণিং চিজন এই মানে চিজনটোৰ কাৰণে দামটো বেছি অলপমান বানপানীয়ে মাৰি নিলে নে তাৰমানে হেৰি আঁ ত্ৰিছ টকায়ে কম সিফালে সত্তৰ আশী টকালৈ আছেই আৰু কিলো এই দাম নহয় ন এতিয়া তোমাৰ পানীয়ে মাৰি নিলেতো যিমানখিনি পৰিমাণৰ লাগে সিমানখিনি দিব পৰা নাই ৰাইজে সেয়া মানে দিব পৰা নাই সেইকাৰণে দামটো বাঢ়ি গৈছে অঁ অঁ অঁ অঁ